তোমাৰ খবৰ ভাল ভাল ভাল ভাল এই মোৰ কথা এটা আছিল ঔ তোমাৰ লগত মই মানে তোমালোকৰ ফালে অলপ ফুৰিবলৈ যাম বুলি ভাবিছিলো এই তুমি হেৰি ফাংচন চাংচনবিলাক কেতিয়া আছে এতিয়া বাৰিষাই আহিব নহয় বাৰিষা কালত জানো গ'লে ভাল হ'ব বাৰিষা এনে কেতিয়া বাৰিষা এনে কিমান মানত পৰিব মানে বিহুলৈ বাচিম আৰু ন

অ' অ' নাই গ'লোহেঁতেন গ'লোহেঁতেন তুমি যদি তুমি যদি ঠিক কৰিলাহেঁতেন গোটেখিনি গ'লোহেঁতেন অ' তুমি তুমি তুমি ফুৰাবা আৰু তুমি য'ত য'ত ফুৰোৱা ফুৰাবা আৰু অ' বিহুৰ ৰাতি ৰাতি ভাল লাগে ৰাতি ভাল লাগে বিহু এ একো নাই ছাতি ছাতি লৈ যাম ভাল ভাল ভাল তোমালোকৰ ঘৰত ভাল এতিয়া মই এনে বিজনেছ এটা কৰি আছোঁ বাহিৰতে পাৰ্ট টাইমো কৰি আছোঁ তোমাৰ কলেজ ঠিকে চলিছে

একজাম শেষ হ'ল কৈছে বাৰু তোমাৰ মায়ে ফোন কৰিছিলোঁ মই ঠিকে আছে তুমি যাম মই যাম যোৱাৰ আগত মই ফোন এটা কৰিম বাৰু ঠিক আছে তুমি খালি ফুৰাবা দেই মোক অলপ কাজিৰঙা ফালে বিশ্বনাথ ঘাট যি যি জাগা আছে গোটেখিনি ফুৰাবা যাম যাম যাম এই মই বাৰু তাৰেই আছিলোঁ তুমি চিন্তা কৰিব নালাগে হ'ব দিয়া তেতিয়াহ'লে মই যোৱাৰ আগে আগে ফোন মাৰিম ন বাৰু দিয়া